মোৰ প্ৰিয় প্ৰকাৰৰ খাদ্য হৈছে অসমীয়া থলুৱা খাদ্য যেনে মাটি দালি জহা চাউলৰ ভাত গাজ টেঙাৰ চাটনি আলু পিটিকা পাতত দিয়া মাছ হাঁহ কুকুৰাৰ মাংস আৰু ঢেকিয়া শাক বা আন সেউজীয়া শাক পাচলিৰ আঞ্জা আৰু এই খাদ্য়সমূহ মই ঘৰতে থলুৱাভাৱে বনালে খাই ভাল পাওঁ